শিশুসকলৰ ভাল বিকাশৰ বাবে টি ভি বা অনলাইনত আঞ্চলিক ভাষাসমূহৰ শিক্ষামূলক বিষয়বস্তু বনাব লাগে কিয়নো সৰুতেই শিশুসকলৰ মগজুৰ বিকাশ ঘটে প্ৰথমতে যেতিয়া শিশুসকলে অনলাইন বা ইউটিউব বা এনেকুৱা আঞ্চলিক ভাষাসমূহৰ কিবা এটা বিষয়বস্তু দেখিব বা সেইটো বুজিব বা সেইটোৰ বা মাক দেউতাক বা মাক দেউতাকে বস্তুটো বুজাই দিব যিহেতু আঞ্চলিক ভাষাটো সেই সৰুতে শিশুসকলে কয় বা আঞ্চলিক ভাষাটোহে প্ৰথমতে বুজি পায় কিছুমান বস্তু ইউটিউবতো ধৰক আঞ্চলিক ভাষাৰ বস্তু যেনে অসমীয়া অসমীয়াত কিবা বস্তুটো বুজালে শিশুসকলে ভাল মানে বুজি পোৱাত এটা সহায় হ'ব বা মানসিক বিকাশ বা মগজুৰ বিকাশ হোৱাত এটা সহায় হ'ব